হয় ফুলনি বাগিচা যদি আপোনালোকে ঘৰত বনাই ধৰক আপোনালোকে ঘৰত বিভিন্ন ধৰণৰ ফুল ৰুব পাৰিব ধুনীয়াকৈ মাটিতো ৰুব পাৰিব এনেকৈ টাবে চাবে ৰুব পাৰিব আপোনালোকে এনেকৈ ঘৰত ৰুলে ধৰক চোৱাচিতা কৰাতো ধুনীয়াকৈ মানে কৰিব পাৰে চোৱাচিতা পটকৈ ধৰক আপোনালোকে বাহিৰলৈ ওলাই গ'ল এনেই তেতিয়া আপোনালোকে সন্ধ্য়া এনেই ইভিনিঙত তাকে ফুলজালি চাব পাৰিব পানী দিয়াটোতো ফুলজালিক বহুত ধুনীয়াকৈ আপোনালোকে মানে ঘৰতে দিব পাৰিব আৰু যদি আপোনালোকে ধৰক আপোনালোকে আমি ঘৰত মানে বাগিচা নবনাও আমি বেলেগ এঠাইত মাটি লৈ থৈছোঁ যেতিয়া তাতে আমি বাগিচা বাগান এখন বনাওঁ তেনেকৈ যদি ভাবে আপোনালোকৰ এনেকৈ মানে সদায় নগ'লেও দুদিনৰ মূৰে মূৰে গ'লেওতো আপোনালোকৰ তেলৰ খৰচ হয় বা মানে সেইফালে মানে অকণমান মানে বাগিচাখন তাত মানে বনোৱাটো মানে অকণ খৰচী হয় কিন্তু যদি আপোনালোকে ঘৰতে মানে বাগিচা বনাই তো মোৰ বাবে কম খৰচ হ'ব পাৰে কাৰণ ময়ো ইয়াত মোৰ ঘৰত ফুল ৰুওঁ বহুত বিভিন্ন ধৰণৰ ফুল ৰুওঁ ধৰক মই যিখিনি কৈছোঁ সেইখিনিয়ে মানে তেতিয়া পটকৈ আপোনালোকে বাহিৰলৈ ওলাই গ'লে চাব পাৰিব পানী ডুনী দিয়া বহুত মানে ধুনীয়াকৈ দিব পাৰিব আপোনালোকে তেতিয়াহে গ'ম পাব শুকাইছে নে নাই নাই শুকোৱা যদি আপোনালোকে দূৰত বাগিচাখন দিয়েগৈ মানে ৰুৱে দূৰত আপোনালোকে কেতিয়াবা এই এলাহ লাগিলে আপোনালোকে নাযাওঁ বুলি ভাবিলে তেতিয়াতো ফুলবিলাকতো কেনেবাকৈ ৰ'দ পৰিলে তেতিয়াতো ফুলবিলাক মৰহি যাব বা বৰষুণ পৰিলে সেইটো বেছিকৈ মানে গেলি যাবগৈ সেমেকি যাবগৈ গোটেই ফুলটো বেয়া হৈ যাবগৈ আৰু তেনেকৈ দূৰত থ'লে এইবিলাক মানে গৰু চৰু ছাগলী তাগলী মানে কেনেবাকৈও সোমাই দিয়ে মানে সেইটো ইমান বিশ্বাস নাথাকে গতিকে মোৰ মানে মনৰ মতে দূৰত মানে বাগিচাখন বনোৱাটো খৰচী বহুতেই আহি যায় ঘৰতে বনোৱাটোৱেই কম খৰচত হয়